অঁ মই লোন এটা ল'ম বুলি ভাবিছিলোঁ অকণমান হেল্প কৰি দিবচোন এনেই কুকুৰা হাঁহ পোহাৰ কাৰণে দুশ তিনিশ অঁ হ'ব অঁ বনাম এতিয়া মানে পাওঁ ছশ এটা হাঁহত চাৰিশ তিনিশ এনেকৈ পোৱা যায় আৰু

অঁ

পাঁচ ছশ ইমানেই লওঁ হাঁহো সিমানেই ল'ম দুশ তিনিশ অঁ

ঠিক আছেে হ'ব বাৰু